হেল্ল' অ' কি খবৰ তোমাৰ অ ভালনে কি এ হেৰি আমি দেখোন এনেই এই খটৰা মন্দিৰ যোৱাৰ কথা কৈছিলোঁ এই তোমালোকে যাব পাৰিবা নেকি এই আমাৰ এই তাৰমানে যাব অলকা যাব তাৰমানে আকৌ গংগা যাব শ্ৰীমতী যাব এই অ জেউতি যাব এনেকুৱাকৈ তাৰমানে আমি কেইবাটাও এনেকৈ লগ লাগি যাব খুজিছোঁ সবিতা যাব অ পিছে এনেই দহজনমান হ'ব তুমি যাব পাৰিবানে অ' নামঘৰত হেৰিৰো আমি এই এশ টকাকৈ তোলা গেইছি তাতে তুমি হেৰি কৰিবা আৰু অ এই মানুহকেইজনো আমিয়ে বাৰু গোটেইকেইজন আমি কিনবা লাগবো না এ লগ লাগিলেগে আমি দুইজনহে বস্তুখিনি আমি কিনো নেকি অ পইচাটো আনি থ'ব লাগিব নহয় অ পিছে গাড়ী হেৰি এই গাড়ীত লাগিব নেকি অ এনেই সাতশমান ল'ব আৰু অ আকৌ আমি কিনিব লাগিব না আমি অ শৰাইখনত বুট নিব লাগিল তাৰপৰাই আপেল আঙুৰ কমলা টেঙা আজিকলি হেৰি নাপায়েই তাৰমানে মধুৰী এনেকেই কিবা কিবি তাৰমানে গোটেইখিনিয়ে লাগিবনে অ সেনেকে ফল থকাখিনিতো আমাৰ সেনেকুৱাকে পইচা যাব তাৰপিছত আমি তাতে তাৰমানে অ তাতোতো আমাৰ অ তাতোতো আৰু কিবা চব্জি লাগিল দালি লাগিল আলু লাগিল মা মছলা সেনেকৈ মছলা পাতিও লাগিব গোটেইখিনিয়ে অ সেনেকুৱাকৈও আমাৰ ভালেখিনি পইচা লাগিব না অ তেতিয়াহ'লে ডেৰশমানকৈ তুলিব লাগিব আৰু অ আমি ডেৰশকৈয়ে তোলোঁ অ তাতে আমি ফিচাৰিটো চাম